বিয়াবোৰত আজিকালি মানুহে সস্তা হ'বলৈ সেইটোৱে বাতি চেটবিলাক দিয়ে আৰু অঁ ফাৰ্ণিচাৰ উপহাৰ গ্লাছ শ্লাছ দিব আই আইনাৰ বাতি দিব শৰাই দিব কিছুমান কাঁহৰ প্লেট দিয়ে আৰু কি সোণৰ খাৰু দিব কাপোৰ দিয়ে সেনেকুৱাই দিয়ে আৰু